অঁ মামা অঁ ভালনে অঁ অঁ তাকেই আমিও বোলো অকণমান এইকেইদিন আজৰি চাজৰি আছোঁ ফুৰা মেলা কথা ভাবিছিলোঁ বতৰ অঁ বতৰ ভাল এনেই মানে ধৰক ঠাণ্ডা দিন এতিয়া অকণমান কুঁৱলি ছোৱলি আমনি কৰে ৰাতি সেইটো কাৰণে বোলো খবৰ খাতি লৈ ল'ৰা ছোৱালীও অকণমান আজৰি দিন পায় ফুৰিবলৈ যাম বুলি ভাবিছোঁ ৰাসৰ বতৰ অঁ তাকে সেইটো ভাবি বোলো অকণমান ফুৰা মেলা এটা কৰি আহিম আপোনালোকৰ ফালেনো কেনেকুৱা কি অঁ অঁ অঁ অঁ অঁ

অঁ ভাল বতৰটো ভাল দেখিয়ে কথাটো অকণমান চিন্তা এটা কৰিছোঁ ফুৰা মেলা কৰা তেনেকৈ সময় নাথাকেই সেই এতিয়া যিটো সময়ত ল'ৰা ছোৱালী বাকীবোৰ স্কুল বন্ধ হৈ থাকিলে এইফালে আপোনাৰ বতৰ বেয়া থাকে বাৰিষা ছিজন পৰে সেইটো কাৰণে অঁ তাকে অকণমান বোলো ফুৰা মেলা কৰা কথা অঁ অঁ তাকেই ঠাইবোৰ চাবলৈ মন যায় ইমান অঁ অঁ অঁ ধান চান কেনেকুৱা সেইবোৰ খেতি বাতি নিজে হেৰি কৰা হৈছেনে বাৰু অঁ অঁ অঁ ধানবিলাক

অঁ ন চও খাব পৰা হ'ব নখোৱা চিজন সেইটো অঁ যাম বুলি যাম বুলি ভাবিয়ে ফোনটো মানে অকণমান যোগাযোগটো কৰোঁ বুলি ভাবিলোঁ অঁ অঁ এনেই নহ'লে আকৌ আজিকালি ফুৰা মেলাও সময়বোৰ নিমিলে নহয় খেতি বাতি আমাৰবিলাক আকৌ বেলেগকে দিয়া হয় এতিয়া নিজে কৰিব অঁ অঁ সেইখিনিও কৰি পেলাই অকণমান অসুবিধা পথাৰবিলাক দূৰ সেইটো কাৰণে অলপ চিন্তা এটা কৰা হ'ল খেতি বাতিবোৰ মানে নিজে কৰিলে নহয় গাঁৱৰ মানুহ বিচাৰিব লগা হয় তাতকৈ যোগ অঁ যোগ বিয়োগ কৰি এটাই মানে সিদ্ধান্ত লোৱা হ'ল আৰু বেলেগক গুটিলে দি দিলেই ভাল এইটো অঁ অঁ অঁ অঁ অঁ অঁ সেইটোৱেই ভাল আজিকালি যিটো মানে অঁ গোটেইবোৰ বাঢ়ি আহিছে অঁ দামে দৰে বাঢ়িলে হিচাপ এটা কৰিলে ধান কিনি খোৱাই ভাল তেনেকুৱা নিচিনাই লগা হ'ল আৰু অঁ অঁ সেইটোৱে ভাল লাগে আৰু নিজৰ চাউলকেইটা নিজৰ খাইছোঁ বুলি আৰু আজিকালি মানুহে খেতি কৰিবলৈও মন নকৰা হৈছে সেইটোৱে হৈ আছে আৰু উপায়ো নাই আৰু আমাৰ নিচিনা মানুহে পইচা দি খেতি কৰাবলৈও মানে ধানকেইটা কিনি খালেই যেন ভাল হ'ব তেনেকুৱাই লগা হৈছে অঁ নিজেও যাব নোৱাৰিলে সেইখিনি মানে অকণমান অসুবিধা এটা নোহোৱা নহয় সেইটোকেই আমিও তেনেকৈ চিন্তা এটা কৰিয়ে পথাৰবোৰো দূৰ তাৰপাছত সেই এতিয়া সি গুটিলৈকে দি দিয়া হয় আৰু এতিয়া বতৰ সেই সেইকাৰণে ভাবিছোঁ বতৰো ভাল অকণমান ফুৰা মেলাকে কৰি আহোঁ বাৰিষা দিনত অঁ অঁ অঁ অঁ ফুলা দিনতো চাগে খুব ভাল লাগে অঁ অ এইবাৰ কিমানমান কৰিছে আপোনালোকে পঁছিশ বিঘা অঁ সেইটো এনেইটো বাৰু এইটো হেৰি হ'লে পেচা হ'লেতো বাৰু সেইটো ক'বলৈ নাযাওঁ কিন্তু নিজৰ সৰিয়হৰ নিজৰ তেল হ'লেতো কথাই নাই অঁ

অঁ ভালেই আৰু অঁ হৈ যায়গৈ আৰু আজিকালি পাৰিলেতো তেলটো কমাই খোৱাই ভাল আমাৰ পৰিশ্ৰমবিলাকো কমি আহিছে যে অঁ পৰিশ্ৰম কমিলেই স্বাস্থ্যও বেয়া হয় তেলটো কমাই খোৱাই ভাল বাকী সকলোৰে ভালেই ঘৰত

আমি গৈ লওঁ পাছে